হয় দাদা এই পৰিস্মিতাৰ জ্বৰ হৈছে নহয় অ আপুনি আহি লৈ যাবহি নেকি বাৰু তাইক অলপ আগত মোৰ মাথাটো ঘূৰাইছে জ্বৰ জ্বৰ লাগিছে বুলি কৈছে মই কপালখন চুই চাইছো জ্বৰ আছে তাইৰ আপোনালোকে গম নাপাই নেকি তাইৰ জ্বৰ হৈছে বুলি

এতিয়া জ্বৰটো উঠিয়ে আছে পাৰে যদি আপুনি অলপ সোনকালে আহি তাইক মেডিকেললৈ লৈ ডক্তৰক ভালকৈ দেখুৱাই চাওকচোন এবাৰ অ আৰু বেলেগ কোনোবা নাই নেকি আপোনাৰ দেৰি হয় যদি লৈ যাবলৈ অ তেতিয়াহ'লে আপুনি যিমান পাৰে সোনকালে আহিবলৈ চেষ্টা কৰক তাই মানে গাটো অকণমান বেছিয়ে বেয়া অ নাই নাই টিফিন টাইম হোৱাই নাই বাৰু তাৰ আগতে তাইৰ গাটো বেয়া হৈছে যে টিফিন টাইম হ'বহে সেইকাৰণে খোৱা নাই তাই একো ঠিক আছে হ'ব নহ'লে আপুনি আহি লৈ যাব দেই অ থেংক ইউ থেংক ইউ